শোণিতপুৰ জিলাখনৰ স্বাস্থ্যসেৱা ব্যৱস্থা ভালেই বিভিন্ন ধৰণৰ চিকিৎসা অনুস্থানবোৰ এই জিলাখনত থকাৰ বাবে স্থানীয় সম্প্ৰদায়ৰ লোকসকলৰ বহু সহায় হৈছে যেনে দৃষ্টিদান চকু হস্পিতেল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য কেন্দ্ৰৰ এই অঞ্চলটোত থকাৰ বাবে চকুৰ বেমাৰ আৰু মানসিক বেমাৰ থকা মানুহসকলে অতি সোনকালেই চিকিৎসা লাভ কৰিবলৈ সক্ষম হয়